সৰ্বপ্ৰথমে মই এজন খেতিয়ক আৰু মই এজন খেতিয়ক হিচাপে গছ ফল ফুল আৰু শাক পাচলি এইসমূহ আৰু এই প্ৰকৃতিৰ সেউজীয়াসমূহ মোৰ খুবেই প্ৰিয় আৰু সৰ্বপ্ৰথমে মই গছ ৰুব বা খেতি কৰিব ভাল পাওঁ বুলি ক'লে মই প্ৰথমতে শাল চেগুণ চন্দন গমাৰি আমাৰি শলখ সাঁচি ইত্যাদি ধৰণৰ বিভিন্ন গছ গছনিসমূহ ৰুই যথেষ্ট ভাল পাওঁ আৰু ফল ফুল ৰুই ভাল পাওঁ বুলি ক'লে বিভিন্ন ধৰণৰ ফল যেনে কল আম কঁঠাল আৰু এনেধৰণৰ বহুতো ফল আছে যিসমূহ মই ৰুই যথেষ্ট ভাল পাওঁ ইত্যাদি ধৰণৰ আৰু আপোনাৰ ফুল আছে যিসমূহ ৰুলে কোনোবা এখন ঠাই বা প্ৰকৃতি ধুনীয়া হৈ থাকে যেনেধৰণৰ নাৰ্জি তগৰ গোলাপ জবাফুল ইত্যাদি ধৰণৰ ধৰণৰ যথেষ্ট ফুল আছে যিখিনিৰ জৰিয়তে প্ৰকৃতিখন সুন্দৰ হৈ থকাত যথেষ্ট সহায় হয় আৰু মই পাচলি বুলি ক'লে ভাতকেৰেলা জিকা কোমোৰা ভেণ্ডি ধনিয়া গাজৰ মূলা ভোল তৰৈ ইত্যাদি ধৰণৰ যথেষ্ট শাক পাচলি ৰুই বা কৰি মই যথেষ্ট ভাল পাওঁ আৰু এই সকলো সকলো সকলোবোৰ গছ গছনি ফল ফুল পাচলি শাক পাচলিৰ এটা ব্যৱসায়িক দিশ আছে আৰু আনটো প্ৰকৃতি সুন্দৰ কৰি ৰখাৰ দুটা দিশ আছে এই দুটা দিশত ব্যৱসায়িক দিশটোত মানুহে গছ গছনিৰ পৰা গছ গছনি ৰুই এটা চাইডত প্ৰকৃতিখন সুন্দৰ কৰি ৰাখিব পাৰে আৰু আনটো চাইডত নিজে ব্যৱসায়িক দিশটোত সফলতা লাভ কৰি এটা নিজৰ জীৱনটোৰ এটা সুস্থিৰতা আনিব পাৰে বা সফল হিচাপে পৰিগণিত হ'ব পাৰে আৰু দ্বিতীয়তে ফল ফুল এইবোৰৰ খেতি কৰি ফুলৰ পৰা ফুলৰ খেতি কৰি বিভিন্ন ধৰণৰ কামত পূজা পাৰ্বণত আদিত ইত্যাদিত ফুল লাগি থাকে ব্য়ৱসায়িক ক্ষেত্রত ফুল ফলৰ এনেদৰে খেতি কৰি মানুহ যথেষ্ট স্ৱাৱলম্বী হ'ব পাৰে আৰু ইয়াৰ লগতে নিজৰ লগতে আন দহজনকো উৎসাহিত কৰিব পাৰে খেতিৰ বাবে কাম কৰিবৰ কাৰণে বা খেতিয়ক হ'বৰ কাৰণে আৰু লগতে আপোনাৰ পাচলি আহিলে পাচলি কৰিলে আপুনি জৈৱিক সাৰ ঘৰত যদি প্ৰয়োগ কৰে জৈৱিক সাৰে খেতি কৰা হয় যিহেতু জৈৱিক সাৰ প্ৰয়োগ কৰি খেতি কৰিলে মানুহৰ স্বাস্থ্যৰ লগতে প্ৰকৃতিখন ধৰক মাটিৰ উৰ্বৰা শক্তিটো ব যেনেদৰে মাটিত থাকে তেনেদৰে ভালদৰে থাকি যায় যিহেতুকে কীটনাশক দৰৱ বা কীটনাশক সাৰ ইউজ কৰিলে মাটিৰ উৰ্বৰতা শক্তি কমি যায় মাটিৰ গুণাগুণ হ্ৰাস পায় ঠিক তেনেদৰে জৈৱিক সাৰ প্ৰয়োগ কৰিলে মাটিৰ উৰ্বৰতা শক্তি বৰ্তী থাকে আৰু মানুহে সুস্বাদু আৰু সুন্দৰ ফল মূল পাচলি ইত্যাদি উপভোগ কৰিব পাৰে আৰু মই এই খেতিয়ক হিচাপে মই যথেষ্ট সফলতা লাভ কৰিছোঁ আৰু মই এজন গ্ৰেজুৱেট হৈও মই খেতিপথাৰ আৰু এনেধৰণৰ গছ গছনি ৰুই মই যথেষ্ট সফলতা লাভ কৰিছোঁ আৰু মই এজন সফল মানুহ হিচাপে মই স্বাৱলম্বী হ'ব পাৰিছোঁ আৰু ব্যৱসায়িক দিশটোত মই যথেষ্ট আগবাঢ়ি যাব পাৰিছোঁ ধন্যবাদ